অঁ মাহী হেল্ল' মই ৰ'ব মই এই নিলয় খবৰ আছোঁ দে তোমাৰ ভালনে ক'ত আছা ইতা তুমি নলবাৰীতে আছ ন ইতা গাঁৱত ৰ'বা শুনাছোন মই মানে কালি মানে নলবাৰী একবাৰ যাব খুজছোঁ হা ইতা কথা হ'ল কি নলবাৰীত এনেই কিবা ব'কে কিবা এইকেইদিন বহুত বৰষুণ হৈ থকা শুনছোঁ কেনেনো বতৰটো তাতে আচ্ছা আচ্ছা আচ্ছা মানে পানী দুনী হৈছে নেকি আৰু আচ্ছা মই মানে মই মানে ভাব্ছিলোঁ কি নলবাৰী যালে অলপ ঘূৰিম মন্দিৰ চন্দিৰ ঘূৰিম বুলি ভাবছিলোঁ ছ' আমাৰ ফালে আমাৰ হয় নেকি মানে তেতিয়াই মানে টিকেটটো কৰা হৈছিল মই বোলো টিকেটটো পষ্টপন কৰ্বা পাৰিম মই ভাব্ছিলোঁ কি আদাবাৰী অঁ অঁ অঁ অঁ অঁ অঁ মানে মই ভাব্ছিলোঁ কি আদাবাৰীৰ বাঘেশ্বৰী মন্দিৰত একবাৰ যাওঁ বহুদিন যাৱা নাই না গতিকে গম পাইছোঁ গম পাইছোঁ দেছোন হ'ব দে মই তথাপি তোমাৰতো এনেও হ'লি একবাৰ যাম দে নহ্লি তো তোমাকো বহু দিন দেখা নাই খৰ চবৰ ভালকৈ সেন্কৈ পোৱা নাই তোমাৰো খবৰ লোৱা হ'ব একেলগে আৰু নাই ন এনেও বানপানীৰ কাৰণে হৈছে চাগে ন' তথাপি টিকটটো কৰছোঁ যামেই দে নে কি কালি মানে যায় পাম কালি ভাতিবেলাকে যাই পাম আৰু

দিয়া হ'ব দিয়া তে ৰাখো ফোন